হেল্ল' দাদা বিদ্যুৎ বিদ্যুতৰ ব'ৰ্ডৰ হয় বদ্যুৎ ব'ৰ্ড হয়নে মই মানে আপোনাৰ বনগাঁও মাজুলী বনগাঁৱৰপৰা কৈছিলোঁ হয় মোৰ এই মানে আপোনাৰ প্ৰব্লেম এটা হৈ আছে মানে কি হয় মই আগৰ যোনটো নাম মোবাইল নাম্বাৰ দিয়া আছিলে মানে সেই মোবাইল মানে চিমখন হেৰাই থাকিলে সেইকাৰণে মই আপোনাক এই চিমখন অকণমান প্ৰব্লেম হৈ থাকিলে আৰু চিমখন হৈ থাকিলে আৰু এতিয়া মানে যিটো নাম্বাৰ আছিলে সেই নাম্বাৰ এতিয়া নতুন নাম্বাৰটো মই মানে গৈছিলোঁ দিবলৈ কিন্তু মানুহ নাপালোঁ সেইকাৰণে ঘূৰি আহিবলগীয়া হ'ল সেইকাৰণে এইটো নাম্বাৰত মানে কি হৈছে মোৰ বিল পে' কৰিবলৈও অকণমান দিগদাৰ হৈছে আৰু বিল মানে দিবলৈ যাওঁতেও মানে বিলৰ ওচৰত মানুহ নাথাকে চেণ্টাৰটোত মানুহ নাথাকে তাৰ কাৰণেও অকণমান দিগদাৰ হয় সেইকাৰণে মই ঘৰতো নাথাকোঁ দূৰত থাকোঁ যে সেইকাৰণে মানে অকণমান দিগদাৰ হৈছে মানে বিল পে' কৰিবলৈ আপুনি পাৰিলে নাম্বাৰটো মোক চেঞ্জ কৰি দিবচোন মোৰ নাম্বাৰটো মানে একাউণ্ট নাম্বাৰটো হৈছে ওৱান টু থ্ৰী ফ'ৰ ফাইভ ছিক্স ছেভেন এইট নাইন আৰু মোবাইল নাম্বাৰটো হৈছে নাইন ফ'ৰ থ্ৰী ছেভেন এইট নাইন থ্ৰী ফ'ৰ সেয়া এইটো হৈছে মোৰ মোবাইল নাম্বাৰ আপুনি পাৰিলে মানে সেই সহায় এটা কৰি পেলাই চেঞ্জ কৰি দিবচোন নাম্বাৰটো মানে কি হৈছে বিল চিল দি বিলো দিবৰ কাৰণে অকণমান প্ৰব্লেম হয় আৰু আপোনাৰ এনেকৈ অকণমান দিগদাৰ হয় আৰু দিবলৈ সেইকাৰণে মই মানে এই আপোনাক কল কৰিলোঁ অকণমান বোলো আপুনি যদি হেল্প কৰিব পাৰে তেতিয়া আপুনি নাম্বাৰটো অকণমান চেঞ্জ কৰি দিব সেইকাৰণে আপোনাক কল কৰিলোঁ আপুনি পাৰে যদি আপুনি এই নাম্বাৰটো আপুনি চেঞ্জ কৰি দিবচোন হয় মই গৈছিলোঁ আপোনাৰ বিদ্যুৎ ব'ৰ্ডলৈ তাত মই বোলো নাম্বাৰটো চেঞ্জ কৰিব পাৰোঁ নি তেনেকৈ কৈছিলোঁ কিন্তু তাত মানুহ নাছিলে সেইকাৰণে মানে অকণমান দিগদাৰ হ'ল সেইকাৰণে মই এই নাম্বাৰটো পালোঁ আপোনাৰ পাই পেলাহেনি মই বোলো আপোনাৰপৰাই অকণমান হেল্প লওঁচোন বুলি ফোন কৰিলোঁ হয় আপুনি পাৰে যদি নাম্বাৰটো অতি সোনকালে আপুনি সলনি কৰি দিবচোন মানে কি হয় এনেকৈ মই বাহিৰত থাকোঁ যিহেতু সেইকাৰণে মানে নাম্বাৰটো মানে চেঞ্জ হৈ থকাৰ কাৰণে মই মানে বিল দিবলৈও দিগদাৰ হয় আৰু ঘৰৰ মানুহো মানে যাবলৈ অকণমান দিগদাৰ হয় সেইকাৰণে বোলো নাম্বাৰটো চেঞ্জ কৰি দিলে অকণমান ভাল হয় আৰু আপুনি পাৰে যদি সহায় কৰি পেলাহেনি নাম্বাৰটো চেঞ্জ কৰি দিব আৰু মই আমাৰ ঘৰ আপোনাৰ বনগাঁও হয় বনগাঁও আপোনাৰ যোনটো শিৱ মন্দিৰ ওচৰত যোনটো মাথাউৰিৰফালে হয় সেই তাতেই সেইখিনিতে হয় ৰোড হয় আপুনি যদি বিল ইলেক্ট্ৰিকৰ কিবা চাব বিচাৰে আপুনি আহি পেলাই চাই যাবই পাৰে আমাৰ ঘৰত আহি পেলাহেনি খালী পাৰিলে আপুনি নাম্বাৰটো মোক অতি সোনকালে চেঞ্জ কৰি দিব আৰু দেই